আমাৰ ইয়াত গ্ৰন্থমেলা হয় যোৰহাটৰ আমাৰ ইয়াত ক'ৰ্ট ফিল্ডতে হয় গ্ৰন্থমেলা বছৰেকত আমাৰ দুবাৰ আহে ইয়াত গ্ৰন্থমেলা আৰু গ্ৰন্থমেলা আমি বেছিকৈ ভাল পোৱা কথাটোৱেই হৈছে যে আমাৰ ইয়াত যিকেইখন আমি লেখিকাৰ কিতাপ আমি বুক ষ্ট'ৰবিলাকত বিচাৰি নাপাওঁ সেইবিলাক লেখিকা আমি গ্ৰন্থমেলা হ'লে পাওঁ যি মনৰ পচন্দ লেখিকা কেইগৰাকী বিচাৰি থাকোঁ সেইগৰাকী আমি লেখিকা গ্ৰন্থমেলা হোৱা মাত্ৰকে আমি বিচাৰি পাওঁ সেইটো কাৰণে আমাৰ মানে ভাল লাগে যে আমাৰ গ্ৰন্থমেলা কেতিয়া আহিব কেতিয়া হ'ব লাগে আৰু ল'ৰা ছোৱালীওবিলাক তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে ভাল পোৱা সাধু কিতাপ তেনেকুৱাবিলাক সাধু কিতাপ আহে সিহঁতি ভাল পোৱা তেনেকুৱা কমিক আহে সেইবিলাক ভাল পায় সিহঁতি যিটো মন যায় তাকে বিচাৰি পায় গ্রন্থমেলা হ'লে সেইটোৱে আমাৰ ভাল লাগে আৰু আমাৰ অনুভৱখিনো কি আমাৰ মানে যিটো ভাল লাগে সেইটো পোৱা হয় পোৱাটোৱে আমাৰ ভাল লগা ভাল লগাখিনিয়ে আমাৰ অনুভৱ আৰু যিখিনি আমাৰ বিচাৰি পাওঁ লেখিকা যি মন যায় তাকে বিচাৰি পাওঁ সেয়াই আমাৰ ভাল লাগে